বিৰানব্বৈ হাজাৰ নশ আশী পঁচিছ হাজাৰ দুশ পাঁচ সত্তৰ হাজাৰ নশ পঞ্চাছ ঊনত্ৰিছ হাজাৰ এঘাৰশ চল্লিছ ঊনৈছ হাজাৰ পাঁচশ ত্ৰিছ